নমস্কাৰ হেল্ল' হয় হয় হয় ফ্লিপকাৰ্টৰ পৰা কৈছে ন হয় মই এটা হেণ্ডবেগ অৰ্ডাৰ কৰিছিলোঁ

মানে নিগেটিভ কথা আছে গতিকে আপোনালোকে যিটো হেণ্ডবেগ পঠালে সেই হেণ্ডবেগটোৰ মই কালাৰ যোনটো দিছিলোঁ